গাহৰি গাহৰি আমাৰ সকলোৱে পোহে গাহৰিক পুহিবলৈ হ'লে ডাঙৰ ঘৰ লাগিব আৰু ঘৰটো তেওঁৰ সৈতে থাকিবৰ কাৰণে এটা এটা বাচনত আমি সিহঁতক দানা দিবলৈ আমি যোগাৰ হেৰি কৰি থওঁ বনাই থওঁ কচু কাটি আনি পলিচ তুঁহগুৰি আৰু চাপৰ এনেকৈ মিক্স কৰি পেলাই সিহঁতক খাবলৈ দিওঁ খোৱা পাছতে সিহঁতে আৰু গাহৰিয়েও খাব আৰু শুব হাগিব সিহঁতৰ কাম সেইটোৱে আৰু আৰু ছাগলী হওক ছাগলীবিলাকক আমি ঘাঁহ কাটি আনি পেলাই দিব লাগিব বৰষুণ দিলে মানে সিহঁতে অসুবিধা হয় সিহঁতৰ কাৰণে আমি আকৌ ছাগলী গঁড়ালত আনি বান্ধিব লাগিব আৰু বৰষুণ এৰিলে আকৌ সিহঁতক নিব লাগিব ঘাঁহ চাঁহ কাটি নিমডাল কঁঠালডাল কাটি আনি সিহঁতক খাবলৈ দিব লাগিব তেতিয়াহে সিহঁতি আকৌ সিহঁতে খাই বৈ লৈ সিহঁতৰ ভোক পিয়াহ যাব তেতিয়া আকৌ পোৱালিত ধুনীয়া ধুনীয়া পোৱালি দিব গাহৰিয়ে হৈছে কি পোহা পদ্ধতি ধেৰ এতিয়া আজিকালি গাহৰি ধেৰ ওলাইছে অষ্ট্ৰেলিয়ান গাহৰি তাৰপিছতে লোকেল গাহৰি তেনেকে পেলাই বহুত বিধৰ গাহৰি ওলাইছে তাকে আকৌ সিহঁতি পোহপাল দিয়া কষ্ট এনেকৈ পেলাই যতন ল'ব লাগিব তেতিয়াহে ফেচিলিটি বেছি দিব আমাৰ ইয়াত গাহৰি পোহা মানুহ পোন্ধৰ বিছঘৰমানহে আছে এই বিছঘৰ মানুহে আমি গাহৰি মানে পুহি এই মাইকী গাহৰি আনিলে এটা ভেৰা ৰাখিব লাগিব ভেবেলা ৰাখিব লাগিব তেতিয়া আকৌ সেই ভেবেলাটো বেলেগে ৰাখিব লাগিব তেওঁ ঘাই খোৱা সময়ত ভেবেলাটো এই মাইকীজনী এৰি দিব লাগিব নহ'লে বা গঁড়াল চৰাল ভাঙি একদম সিহঁতে ওলাই যাব সেইখিনি সময়ত আৰু মানে গাহৰি পালকে অকণমান সাৱধান হ'ব লাগিব গাহৰি পুহিলে এটাই দিগদাৰ সেইটো সময়তে বহুত আমনি কৰে হা বেজী চেজি দি সিহঁতক ভালকৈ ৰাখিব লাগিব তেতিয়াহে সিহঁতে আমাক বংশ বৃদ্ধিটো অকণমান দিব আৰু বেজী চেজি নিদিলে সিহঁতৰ বেমাৰ ধেৰ ওলায় এই বোলে চবকা এই বোলে বোলে ফোঁহা উঠিছে সেইকাৰণে সিহঁতক বেজী দিবই লাগিব ডাক্তৰক মাতিবই লাগিব চোৱা চিতা কৰিবই লাগিব চোৱা চিতা নকৰিলে বস্তু পুহিলে আৰু মিছা চোৱা চিতাৰ ওপৰতে সকলোবোৰ কথা